আমি সাধাৰণতে পশুপামৰ পশুবোৰৰ উপাৰ্জন উলিয়াবলৈ ব্যৱহাৰ সাধাৰণতে আমি ধ গাঁৱত গাঁৱত মানুহবিলাকে সাধাৰণতে গাহৰি ব্ৰইলাৰ মুৰ্গী তাৰ পিছত আমাৰ গৰু পোহা দেখা যায় জাৰ্চি গৰু তাৰ পিছত ছাগলী পোহে পাৰব পাৰব পোহে পাৰ চৰাই তাৰ পিছত সেনেকে সেইবিলাকৰ পৰা কি হয় মানে কি গৰুৰ পৰা গাখীৰটো উলিয়াই মানে জাৰ্চি গৰুৰ প্ৰায় গাখীৰ দহ বিছ লিটাৰ ওলায় এটা জাৰ্চি গৰুত আমি যদি এনেকৈ এখন ঘৰত চাৰি পাঁচটা জাৰ্চি গৰু থাকে অকমতে আমিও পাঁচ দুগুণ দহ আমি কিমান লিটাৰ গাখীৰ উলিয়াব পাৰিম এই জাৰ্চি গৰুৰ পৰা এটা জাৰ্চি গৰুৰ পৰাই যদি দছ লিটাৰ ওলায় পাঁচটাৰ পৰা পঞ্চাছ লিটাৰ ওলাব বা বিছ লিটাৰকে যদি ওলায় পাঁচটাৰ পৰা এশ লিটাৰ ওলাব আমি সেই এশ লিটাৰ গাখীৰ সাধাৰণতে আমি কি বুলি কয় আমি তাৰ পৰা পনিৰ তৈ পনিৰ বনাব পাৰোঁ পনিৰ তৈয়াৰ কৰিব পাৰোঁ বা বিভিন্ন যিবিলাক গাখীৰৰ পৰা বনোৱা ক্ৰীমে হওক বা কিছুমান খোৱা বস্তুৱে হওক সেইবিলাক আমি তৈয়াৰ কৰিব পাৰোঁ কৰি উঠি সেইবিলাক আমি বেচিব পাৰোঁ মাৰ্কেটত আমি বেচিব পাৰোঁ বেচিলে আমি তাৰ পৰা উপাৰ্জন এটা পাম তাৰ পিছত আমি সেই গাখীৰ বিভিন্ন হোটেল যিবিলাক আছে হোটেল আছে বা হোটেলত আমি দিব পাৰোঁ দিলে সিহঁতে সেইবিলাক যিবিলাক লাভ হয় তাৰ পিছত তেওঁলোকে আমাক পইচা দিব বা তেওঁলোকৰো গাখীৰৰ সেই চাহ বনায় হোটেলত তেওঁলোকৰো সেইবিলাক মানে পইচা পাব সেনেকৈ আমি লাভান্বিত হ'ব পাৰোঁ গাহৰি আমি গাহৰি পোহো গাঁৱত গাহৰি গাহৰি সাধাৰণতে মানুহে পোহে পোহি গাহৰি মাংস খায় গাহৰি মাংস খায় সাধাৰণতে আৰু তাৰ পাছত কি হয় গাহৰিটো আমি বেচিব পাৰোঁ গাহৰিৰ পৰা আমি সাধাৰণতে বহুত লাভান্বিত হোৱা দেখা পাওঁ কাৰণ এটা গাহৰিৰ পৰা মানুহে এটা গাহৰি ডাঙৰ হোৱাৰ পিছত বি বহু কেইটা পোৱালী দিয়ে এটা গাহৰিয়ে দহ বাৰটা পোৱালী দিয়ে একেলগে দিয়াৰ পা পাছত সেই গাহৰি আমি ডাঙৰ হ'লে গোটেইকেইটা যেতিয়া ডাঙৰ হ'ব আমি যদি সেইবিলাক মানে সাধাৰণতে আমাৰ অসমত এই মাঘ বিহুৰ সময়ত পূৰা একদম মানে খানা পিনা পূৰা ভালকৈ চলে তাৰ পিছত সেইবিলাক আমি এই গাহৰি তেতিয়া আমি বিক্ৰী কৰিব পাৰোঁ বজাৰত ইয়াতে আমাৰ বিভিন্ন বজাৰ আছে শনিবাৰে বজাৰ হয় সোমবাৰে হয় বুধবাৰে হয় সেইবিলাক বজাৰত নি আমি বেচিব পাৰোঁ তাৰ ফলত আমি ত তাৰ পি তাৰ পৰা আমি টকা উৎপাদন কৰিব পাৰোঁ তাৰ পিছত পাৰও আছে হাঁহ আছে কুকুৰা আছে সেইবিলাকো আমি একেধৰণে বজাৰত নি বিক্ৰী কৰিব পাৰোঁ বা হাঁহৰ হাঁহৰ যিবিলাক হাঁহৰ কণী দিয়ে তাৰ পিছত বা ব্ৰইলাৰে যিবিলাক কণী দিয়ে সেইবিলাক আমি বেচি লাভান্বিত হ'ব পাৰোঁ ঠিক তেনেদৰে তাৰ পিছত আমি সেইবিলাক ঘৰতে ছাগলী আছে ছাগলীৰ ছাগলীৰ মাংস সাধাৰণতে আমাৰ মানে ছাগলী খাহী ছাগলী খাহী কৰা হয় খাহীৰ মাংস খায় পঠাৰ মাংস খায় সেইবিলাক আমি সাধাৰণতে ঘৰতে কাটিও বিক্ৰী কৰিব পাৰোঁ ঘৰতে কাটি বিক্ৰী কৰিলে আমাৰ অহা যোৱা খৰচটো নহয় বা নিজৰে ইনকামটো হয় তেনেকৈ আমি বিক্ৰী কৰিব পাৰোঁ সেইবিলাক কৰিলে কি বুলি কয় তাৰ পৰা আমি এই যিবিলাক পইচা পাওঁ তাৰ পৰা আমি লাভৱান্বিত হ'ব পাৰোঁ বা নিজৰ যিবিলাক ব্যক্তিগত জীৱনত যিবিলাক আৱশ্যকীয় বস্তু বস্তু সেইবিলাক আমি ল'ব পাৰোঁ